হেল্ল' মই বিদ্যুৎ বিভাগীয় কৰ্মচাৰীলৈ ফোন কৰিছো মানে মই কথা এটা ক'বৰ বাবে ফোন কৰিছো আমাৰ ওচৰৰে মানুহ এজনে মা চুৰ কৰি লাইট জ্বলাই মানে তেওঁলোকে কোনো হেৰি নাই টেম্পোৰাৰী কৰি জ্বলাই থাকে সেই ফলত আমাৰো দিগদাৰ হয় মানে আমাৰ বিলবিলাক কিয় বেছি আহে তেওঁলোকে তেনে ধৰণে চুৰ কৰি লাইট জ্বলোৱাৰ কাৰণে আমাৰ হয়তো মানুহখিনিৰ বিপদত পৰিছে কাৰণ আমালৈকে বিলখিনি আহে নেকি আমি নাজানো এ ভাবো সেইধৰণে কিন্তু আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব লাগে মই জানিব পাৰো নে যে আপোনালোকে তেনে ধৰণৰ কাম কৰিব পাৰিব নে যে আহি এদিন আহি চেক কৰক আপোনালোকৰ মানুহ পঠিয়াই দিয়ক চেক কৰক যাতে তেওঁলোকে কৰিছে নে নাই সেইটো সঠিকভাৱে জানি লওক জানি কিবা এটা আপোনালোকে পৰামৰ্শ লওক নহ'লে আমাৰ মানুহখিনিৰ বিশেষ অসুবিধা হৈছে কাৰণ আমি লোকৰ বিল আমি দিব নোৱাৰো আমি নিচেয় দৰিদ্ৰ মানুহ আমি কেনেধৰণে দিম বিলবিলাক কাৰণ আমাৰ ইমান বেছি আহে তেওঁলোকেতো লাইটৰ বিল নিদিয়াকৈয়ে দিনে ৰাতিয়ে লাইট জ্বলাইছে মটৰ চলাইছে টিভি চলাইছে সকলোখিনি কৰি আছে আমাৰতো সেইখিনি নাইয়ে মাত্ৰ আমি লাইটকেইটা জ্বলাওঁ সেই লাইটকেইটা জ্বলালতে আমাৰ কিয় ইমান বিল আহে সেইবিলাক আপোনালোকে নিৰীক্ষণ কৰক তেতিয়াহে মানুহৰ সুবিধা হ'ব কাৰণ তেনেধৰণে এঘৰ মানুহে যেতিয়া ম চুৰ কৰি লাইট জ্বলাব তেওঁৰ লগতে আৰু দহজনে তেতিয়া লাইট জ্বলাব তেতিয়া কি কৰিব আমাৰতো চৰকাৰখনে সুবিধা কৰি দিব লাগে সেইখিনি আৰু তেওঁলোকক ৰাখিছে মানুহ ৰাখিছে কাম কৰিবলৈ তেওঁলোকক পঠিয়াই দিব লাগে যে চাবহি লাগে ক'ত কেনেধৰণে লাইন লৈছে বা জ্বলাইছে কাৰোবাৰ মিটাৰ লগাইছে নে নাই তেনে ঘৰবোৰ চাবলৈ আপোনালোকে পঠিয়াব নোৱাৰিব নেকি মই জানি মানে ক'ব বিচাৰো যে আপোনালোকে অতি সোনকালে আহি ইয়াত খবৰ কৰক যাতে উচিত মানে ব্যৱস্থা লয় তাকে কৈ মই সামৰিছোঁ